আমি যিহেতু অসমতেই বাস কৰোঁ অসমীয়া ভাষাটো আমাৰ অসমীয়াসকলৰ বাবে প্ৰথম পৰিচয় জন্ম হোৱাৰে পৰা মুখত যেতিয়া মাত ফুটে অসমীয়া মাতৃভাষাটোৱে আমি প্ৰথম কওঁ অসমীয়া ভাষাটো আমাৰ দেহে প্ৰাণে সকলোতে বিয়পি আছে অসমীয়া ভাষাটো আমাৰ প্ৰাণ